অ হয় কোনে ক'লে অ বাইদেউ কওকচোন অ অ গম পাওঁ কওকচোন বাৰু কিবা হ'ল নেকি হয় নাই ল'ৰাটোৰটো এতিয়া মাজতে গাটো বেয়াও আছিল বাৰু তাৰপাছত তেনেকৈ তথাপিও ঠিকে আছিল বাৰু গাটো বেয়া আছিল যদিও পঢ়া শুনাটো ঘৰত ঠিকে কৰিছিল এতিয়া পৰীক্ষাত বা কি কৰিলে সেইটোটো গম নাপাওঁ মানে প স্কুলৰ কথাটোটো আমি গম নাপাম আপোনালোকেহে গম পাব কি কৰিছে কি নাই কৰা ঘৰততো গা বেয়াটো হয় বাৰু তথাপিও তাৰ ই দেখোন ভালকৈয়ে চাইছিলে পঢ়িছিলে সেইটো হয় বাৰু সেইটো হয় ঠিক আছে সেইটোটো ঘৰত শিকোৱাই হয় এতিয়া স্কুলত গৈ কি কাণ্ড কৰে সেইটোটো আমি ঘৰৰ গাৰ্জেনেতো গম নাপাম এতিয়া কেতিয়াবা আমি এতিয়া আজি যেনেকৈ ফোন কৰি কৈছে ঠিক তেনেকৈ ডায়েৰীত যদি লিখি দিলে হয় কিবা কিবি কম্প্লেইনবোৰ তেতিয়া আমি সজাগত হ'লোঁ হয় গতিকে সেইখিনিটো এতিয়া ঘৰততো ঠিকেই থাকে ঘৰত এতিয়া মাক বাপেকৰ লগততো আৰু ল'ৰা ছোৱালী খোৱা বোৱা পৰা পঢ়া শুনাৰ পৰাতো সব ঠিকেই থাকে এতিয়া স্কুলত গৈ কি কাণ্ড কৰে সেইটোটো গম নাপাওঁ সেইকাৰণে আজি ফোন কৰাৰ ধৰণে যদি ডায়েৰীত লিখি দিলে গম পালোঁ হয় কিন্তু এতিয়া হঠাতে এনেকৈ ক'লে চাওঁচোন বাৰু কিমানখিনি পাৰোঁ তাক মই চাম অ অ অ সেইটো হয় বাৰু এইকেইদিন বতৰ চতৰো বেয়া আছিল যে সেইকাৰণে কেতিয়াবা মোৰ গাও বেয়া থকাৰ কাৰণে ময়েই পঠোৱা নাছিলোঁ বাৰু মাজতে কেইদিনমান আৰু গা বেয়া থাকিলে মন নকৰে যাবলৈ ও হয় চাম চাম অ ঠিক আছে চাম বাৰু দিয়ক বাইদেউ ওম হ'ব